হেল্ল' কি কৰিছা ভালনে তোমাৰ মই আছো আৰু ভাল বেয়া মাজতে কলেজ গৈ আছানে মই বৰ্তমান এনেই বহি আছো বাৰু কি মই কথা এটাত ফোন কৰিছিলোঁ তোমাক

তাতে মানে আমি হেৰি খেলৰ ফুটবল খেলৰ টীম এটা মানে হেৰি গোটাইছোঁ আৰু একেল আমি খেলিম বুলি ত' সেইকাৰণে তুমিও তাত জইন কৰিবা নে নাই সুধিবৰ কাৰণে তোমাক ফোন কৰিলোঁ

আমি এই জুলাইৰ ত্ৰিছ তাৰিখৰ ত্ৰিছ তাৰিখে মানে আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু সকলো মিলি মানে আমি অলপ আলোচনাও কৰিব লাগিব ন ত' তুমি অকণমান হেৰি আহিলে ভাল হ'লহেঁতেন আৰু আলোচনা কৰিবলৈ সেইটোৱে আৰু সেইটো ক'বৰ কাৰণে আৰু